ভাৰতবৰ্ষৰ ৰাজ্য়সমূহৰ ভিতৰত মেঘালয়ৰ ৰাজধানী শ্বিলং মোৰ প্ৰিয় ঠাই কিয়নো শ্বিলঙৰ সেই ঠাণ্ডা পৰিৱেশ তাৰলগতে মেঘালয়ৰ থকা পৃথিৱীৰ আটাইতকৈ বৰষুণ হোৱা জেগা ছেৰাপুঞ্জী ঠাণ্ডা জেগা হোৱা হেতুকে মোৰ সেই জেগাখিনি ভাল লাগে